বৰ্তমান ভাৰতৰ স্বাস্থ্যসেৱা প্ৰণালীটো মই ভালেই পাইছো যিহেতু এতিয়া ৰিচেণ্ট কভিডৰ সময়ৰ পৰা আমাৰ যিটো স্থিতি হৈছিলে সেই স্থিতিটো গোটেই স্বাস্থ্য বিভাগে ধুনীয়াকৈ তেওঁলোকৰ দ্বায়িত্বখিনি পালন কৰিছে আমাক যথাসময়ত ভেক্সিনখিনি দিছে আৰু আশে পাশে থকা যিখিনি চিকিৎসালয় আৰু ক্লিনিকবোৰ আছে সেইবোৰ বহুত এতিয়া আগতকৈ এতিয়া বহুত উন্নত ধৰণৰ এটা যিটো প্ৰচেছ বা যিটো প্ৰক্ৰিয়া বুলি কয় সেইটো হৈ আছে আৰু যিহেতু আমাৰ আমি গ্ৰামীণ অন অঞ্চলৰ যদি চাওঁ তেওঁলোকৰ ফালেও এম্বুলেঞ্চৰ সেৱা হওক বা কিবা বেলেগ ধৰি লওক ডক্টৰ যিটো সেৱা সেই মানে সোনকালে পোৱা হৈছে আৰু মানুহবোৰে বে সৰু সৰু পইচা যেনেকৈ পাঁচ টকাৰ টিকেট হওক দছ টকাৰ টিকেট হওক তেওঁলোকে সেই স্বাস্থ্য সেৱাৰ সেই প্ৰণালীটোত সে সেইখিনি বা আমাৰ চৰকাৰে লৈছে আৰু সেই চৰকাৰে যে কম কৰি দিছে পইচাটো ত' ইয়াৰ ইয়াত ভাল হৈছে কি যিটো সৰু চামৰ মানুহ আছে তেওঁলোকে নিচিন্ত মনে নিজৰ স্বাস্থ্যটো দেখাবৰ কাৰণে যে কি হৈছে মোৰ লগত বা কি নাই হোৱা যাব পাৰিছে আগতে এতিয়া প্ৰাইভেট হস্পিতালৰ এটা চাৰ্জ আছিলে যি নেকি এতিয়া গভৰ্ণমেণ্ট হস্পিটেলবোৰত যি আমাৰ ধৰি লওক চিভিল হস্পিতেল হওক বা পিএইছচি তেওঁলোকক স্বাস্থ্যৰ যিটো প্ৰক্ৰিয়া এতিয়া উন্নত ধৰণৰ তেওঁলোকে গ'লে তাতে চেলাইনটো হওক বা কিবা হওক তেওঁলোকে দিব পাৰে তাতে আৰু তেওঁলোকৰ ফাৰ্ষ্ট এইডটো বহুত ভাল মই নিজেও পাইছোঁ সৰুকৈ যদি আমাৰ ধৰি লওক এনেকুৱা হাইৱেতে বা আমাৰ কিবা যদি তাতে সৰু সুৰা যিমানখিনি আমাৰ হস্পিতেল আছে পিএইছচি হওক তেওঁলোকৰ ওচৰলৈ গ'লেও ধৰি লওক এটলিষ্ট তেওঁলোকৰ বিষৰ ইনজেকশ্যনটো হওক বা কিবা এটা আজিকালি তেওঁলোকক পোৱা হয় তাতে ৰখা হয় ত' সেইকাৰণে ভাল আৰু বাকী যি আপোনাৰ হাইজিন আৰু যি এইটো কথা হৈছে ত' হাইজিনৰ ফালৰ পৰা মই কওঁ যে আজিকালি বহুত ভাল নাৰ্ছ নাৰ্ছিঙৰ যিটো এটা আমাৰ ইয়াত এটা মানে ক'বলৈ গ'লেতো এতিয়া শিক্ষা অনুষ্ঠানেই হৈ গৈছে নাৰ্ছিঙটো ত' তেওঁলোকৰ ফালৰ পৰা বহুত উন্নত ধৰণৰ সেৱা দিয়া হয় যেনেকৈ আপুনি গ'লেই তেওঁলোকৰ এছিষ্টেণ্ট থাকে ডক্টৰৰ লগত এছিষ্টেণ্ট থাকে তেওঁলোকে বেলেগকৈ বুজে পঢ়ে আৰু তেওঁলোকে সেই সেইদৰে এটা ধৰি লওক আমাৰ যিটো প্ৰাথমিক যিটো আমাৰ নাৰ্ছিঙৰ ক'ৰ্চ সেই কৰ্চখিনিও আমাৰ নৰ্মেল আমাৰ যি পেচেণ্ট আছে বা যি আছে তেওঁলোকৰ লগতে তেওঁলোকে সেইটো শিক্ষা গ্ৰহণো কৰি আছে আৰু প্লাছ কি হৈছে তেওঁলোকে চাইয়ো আছে য'ত নেকি আমাৰ এটাই ভাল হৈছে কি আমি নৰ্মেলি মানুহ এজন গৈ পেলাই দেখাব পৰা হৈছোঁ অকলে গৈ দেখাব পৰা হৈছোঁ তেওঁলোকে এইটো কেয়াৰ লৈছে ত' বিশেষ একো ক'বলৈ নাই সেইখিনিয়ে হৈছে আৰু ভাল পাইছোঁ আৰু স্বাস্থ্যসেৱা আৰু উন্নত হওক আমি আশা ৰাখোঁ